দৌৰ মানুহৰ জীৱনৰ আটাইতকৈ উৎকৃষ্ট ব্যায়াম আৰু মোৰ দৈনন্দিন জীৱনত দৌৰ এটা প্ৰধান অংগ মই দৈনন্দিন সদায় পাঁচ কিলোমিটাৰৰপৰা সাত কিলোমিটাৰ দৌৰাৰ প্ৰচেষ্টা চলাওঁ আৰু প্ৰায় সফল হৈছোঁ আৰু দৌৰাৰ মোৰ চখ সৰুৰেপৰাই আছে আৰু দৌৰাৰ চখ বুলি ক'লে আচলতে বিভিন্ন কাৰণ আছে আৰু সেই কাৰণসমূহৰ ভিতৰত দৌৰাৰ মূল কাৰণ হৈছে যে আজিকালি যিকোনো চাকৰি বাকৰি পাবৰ বাবে কি হয় দৌৰাই মেইন গতিকে দৌৰা কাৰণ সেইবাবেই মই দৌৰোঁ তাৰ উপৰিও দৌৰাৰ আন এটা কাৰণ হৈছে স্বাস্থ্য স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে সদায় মানুহে দৌৰাটো প্ৰয়োজন আৰু সেই কাৰণেই মই সৰুৰেপৰা এতিয়ালৈকে দৌৰি দৌৰি আছোঁ প্ৰত্যেক ৰাতিপুৱাই দৌৰোঁ আৰু কেতিয়াবা পিছবেলা সময়তো দৌৰাৰ সদায় চেষ্টা কৰোঁ প্ৰায় পাঁচৰপৰা সাত কিলোমিটাৰ ইতিমধ্যে স্কুল আৰু ইউনিভাৰছিটি আৰু কলেজত অনুষ্ঠিত হোৱা বিভিন্ন দৌৰ প্ৰতিযোগিতাসমূহত পদক পাবলৈ সক্ষম হৈছোঁ গতিকে দৌৰ মোৰ জীৱনৰ এটা প্ৰধান অংগ আৰু মই সৰুৰেপৰা দৌৰাৰ প্ৰচেষ্টা চলাই আহিছোঁ